অঁ হয় এই আছো এনেই ঘৰতে তুমি কি কৰিছা অঁ অঁ অঁ কি কি বনাবলৈ লৈছা

অঁ অঁ ঠিক আছে বাৰু লগতে হেৰি কৰিম

তিল দিয়া পিঠা বনাম নাৰিকলৰ লাৰু পকা মিঠৈ তেল দিয়া পিঠা ইডলি বনাম সেইবোৰকে বনাম আৰু ও অঁ অঁ তিল দিয়া পিঠাত বেছি নেলাগে দুই কেজিমান হ'লে বহুত পিঠা হ'ব নহয় অঁ অঁ অঁ একেলগতে বহিম অঁ ভাল হ'ব নাৰিকল দিও পুৰিব পাৰিম অলপ অলপ তিল দি অঁ আকৌ তেল পিঠাখিনিও খুন্দি শুকুৱাই ল'ম আৰু

অঁ অঁ লগতে খুন্দিম বাৰু ও ও দিগদাৰ হয় আকৌ

অঁ তেনেকে আৰু তাৰপিছত বাকীখিনিও তেনেকে কৰিম আৰু লগতে আৰু এদিন হেৰি পকা মিঠৈৰ কাৰণেও পিঠা খুন্দিম ও ও তাৰপিছতে কোৱা অঁ অঁ অঁ অঁ একেলগতে হেৰি কৰিম আৰু মই কৰিম বজাৰখন বাৰু অঁ অঁ অঁ অঁ হ'ব বাৰু আৰু বাকী জলপান খুন্দাটো সান্দহ চিৰা অঁ অঁ অঁ অঁ

ইডলিৰ কাৰণে হ'ব বাৰু সেনেকে কৰিলেই হ'ব

অঁ অঁ হ'ব বাৰু হেইবোৰকে কৰিম আৰু তাৰপিছত আৰু

তেনেকে লোৱা নাই বাৰু এতিয়া কোনোবাই ক'লে মানে বনাই মেলি দিব পাৰি আৰু চাব লাগে পাৰিলে কৰিব লাগে আৰু বিহুত খাবৰ কাৰণে গাহৰি চাহৰি কাঠ আলু নাই পাই বজাৰৰ পৰা আনিব লাগিব খালী গাহৰি লগত দবলে খৰিচা থাকিলে দৰকাৰ হ'লে ক'বা আছে গাহৰি খৰিচা ও ও

বেয়া নালাগে অঁ ভালেই লাগে আকৌ হাঁহে কোমোৰাই এনেকে আৰু বিহুটো ন ও ও অঁ অঁ তেনেকুৱাই কৰিব লাগিব

বাহু মাছ চাহু মাছ ওলালে খাব লাগিব আৰু ন ভোগালী বিহুত ও বেছি হয় আৰু বাহু মাছটো ডাঙৰ হ'লে খাই ভাল লাগে অঁ ও ও সেয়াও ও বিহুত ভোগালী বিহুত আৰু মাছ মাংস তাকেহে ও ও যাবই লাগিব ভোজলে কৰিবগে পৰিব সেইটো ভোজটো খাব লাগিব ৰাজহুৱা হেৰিটো আৰু নহ'লে বেয়া হ'ব নহয় দুইটাই দুইটাই হ'ব হাঁহ মাংস হ'ব আৰু মাছ হ'ব আৰু আকৌ মেজি জ্বলাব নহয় মেজি হেৰিয়ত আকৌ শৰাই এখনো দিব অঁ অঁ কিবা এটা দিব লাগিব পঞ্চাছ টকামানকে তুলিব চাগে আৰু অঁ তাতে ভোগালী বিহু নহয় উপায়ো নাই ন হৈ যাব হৈ যাব হ'লে অঁ তাকে আ আমাৰ বাৰু গোটেইখিনি নগ'লেও তিনিটামান চাৰিটামান যোৱা হয় আমাৰ এটাহে লাগিব এইবাৰ এইবাৰ এইবাৰ ঘৰ এৰিব নোৱাৰিম বাৰু মই যাবেই মানে কি ব্ৰইলাৰ চইলাৰ এখন ৰখিব লাগিব নহয় নহ'লে অঁ গঁৰালবোৰ আমাক নেট দিয়া ফালিয়ে পেলাব আকৌ মাঘৰ বিহুত চুৰ কৰা নিয়ম বুলি হাঁহ কুকৰা নিয়ে অঁ অঁ মাল মালপোৰাটোৰ কথা কথা কৈছা নি এনেকে গুৰ ফিটি যে বনাই যে এনেকে অপঙাই দিয়ে যে পিঠা দিব লাগিব কোমল কোমল হয় আকৌ একো নহয় অঁ একো নহয় একো নহয় অঁ বনাই থ'লে সেইটা সেইটো ভাল আকৌ বনাই থৈ দিব পাৰিযে অঁ অঁ সুবিধা হয় সেইটো ঘিলা পিঠা বুলি কয় নি মই মালপোৱা বুলি ভাবোঁ অঁ ঘিলা পিঠাও অঁ ঘিলা পিঠা সেইটো গুলি পূৰা এনেকে হেৰি কৰি ফিটি লব লাগে ফিটি পুৰা একদম উপঙাই ৰিফাইনত দিলে বস্তুটো ফুলি ফুলি আহে অঁ ধুনীয়া অঁ ধুনীয়া হয় অঁ মনে নেখায় বা ঠাণ্ডাত আজিকালি জলপান খোৱা হ'ল আৰু অঁ হৈ যায় কমেই কমে আজিকালি নেখাই বৰকে অঁ অঁ বিহু দুদিনমানৰ আগতে বজাৰ কৰিবলে তেতিয়াহ'লে ন তুমিও হেৰি দিবা আৰু

অঁ অঁ তাকেতো এদিন এটা তাকেটো ও ও আগতীয়াকে খুন্দিম অঁ অঁ অঁ অঁ